মইয়ে মোৰ ডাঙৰ শক্তি বুলি ভাবোঁ মোৰ যি স্ৱাভিমান আছে মোৰ যি আত্মবিশ্বাস আছে সেইয়াই মোৰ ডাঙৰ শক্তি বুলি ভাবোঁ মানুহৰ মাজত মোৰ যি খ্যাতি অৰ্জন কৰিছোঁ মৰম সমাদৰ অৰ্জন কৰিছোঁ মানুহে যি মোক সন্মান দিছে সেয়াই মোৰ সকলোবোৰ এই ডাঙৰ শক্তি বুলি ভাবোঁ আৰু মোৰ দুৰ্বলতাবোৰ হ'ল মই মানুহৰ মিছা কথা কব নোৱাৰোঁ মানুহক মই না কোনো নোৱাৰোঁ মই ভাবোঁ মানুহক মিছা কথাও ক'ব লাগে সহায়ো কৰিব লাগে কিন্তু মই ভাবোঁ মিছা কথা ক'ব নোৱাৰোঁ সেয়েহে মই সেইবিলাক মোৰ দুৰ্বলতা বুলি মই ভাবোঁ